বৰ্তমানৰ পৰিস্থিতিত বিজ্ঞাপন আৰু অধিক লোকক ঢুকি পোৱাৰ উপায় মই ভাবো যে এতিয়া আপোনাৰ গাঁও জেগাত বহুতো বস্তু দৰকাৰি বস্তু আনিবলৈ আপোনাৰ চহৰলৈ আহিব লগীয়া হয় এই কিবা কিবা চাউল এক কেজিয়ে দৰকাৰ হ'ল বা আলু এক কেজিয়ে দৰকাৰ হ'ল বা আপোনাৰ আপোনাৰ টিউবৱেলৰ কিবা সৰু সুৰা বস্তুৱে বেয়া হ'ল আপোনাৰ চহৰলৈ আহিবলগীয়া হ'ব পাৰে বা কাৰোবাৰ যদি কিবা গা ধোৱা চাবোনেই বা কাপোৰ ধোৱা চাবোনেই যদি কিবা দৰকাৰ হ'ল সেই তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সকলো মানুহ চহৰলৈ যাব লাগে এতিয়া যদি আপুনি গাঁৱৰ জেগাত এখন সকলো বস্তু পোৱাকৈ এজন মানুহৰ বা এখন ঘৰত যি যি বস্তু দৰকাৰ হয় এইদৰে যদি সকলো বস্তু পোৱাকৈ যদি আপুনি এখন দোকান খুলে ধৰক গেলামালৰ কাৰোবাৰ ঘৰত আলু পিঁয়াজ দালি চাউল ন নহৰু তেনেকুৱা বস্তুবোৰ তেতিয়া তেওঁ আপোনাৰ চহৰলৈ যোৱা অ অলপ মূল্য বাচি যায় আৰু আাপোনাৰ তাত এটা বিজ্ঞাপনৰ কাৰণে খুচুৰা খুচুৰি এটা মুনাফা এটা ওলায় এতিয়া আৰু লগতে টিউবৱেলৰ যদি কাৰোবাৰ কিবা বেয়া হৈছে পানীৰ অসুবিধা হ'লে গোটেই ঘৰখনতে অসুবিধা হয় এতিয়া যদি কাৰোবাৰ টিউবৱেলত জিভা এখন বা ৱাছাৰ এটাই বা ক্লিনজাৰ বা টিউবৱেলৰ হেণ্ডেলটোৱেই যদি ভাঙি যায় আপুনি যদি সেই গাঁৱৰ ভিতৰত সেই দোকানখনত টিউবৱেলৰ সকলো সামগ্ৰী থয় তেওঁ আপোনাৰ চহৰলৈ যোৱাৰ সময়ো বাচিব লগতে আপোনাৰ লগতো ভাল হ'ব যে অ' এওঁৰ ওচৰতে দোকান খুলি ভাল কৰিছে বস্তুটো ইয়াতে পাইছোঁ আৰু তেওঁ ঘৰৰ সমস্যাও আঁতৰ হ'ব তাৰ বাবদ তেওঁ আপোনাক দুটকা এটা বেছিকৈ দিবলেও গাত নালাগে তেতিয়া তেওঁৰ আপোনাক ঢুকি পাব আপোনাৰ ব্যৱসায়ত বিজ্ঞাপনো হ'ব ঠিক তেনেদৰে এতিয়া আপোনাৰ যদি কাৰোবাৰ ঘৰত বেমাৰ হৈছে বেছি দিগদাৰ হৈছে আপোনাৰ ৰাতি যদি কাৰোবাৰ বেমাৰ হৈছে তেওঁ হস্পিতাল যাব লগা হয় তাত যদি ডক্তৰ নাথাকে তেতিয়া তেওঁৰ ঘৰখনত গোটেই দিগদাৰ হয় কিন্তু যদি আপোনাৰ গাঁৱৰ ঘৰৰ ওচৰতে যদি কিবা এখন দোকান পায় য'ত আপুনি আপোনাৰ বেমাৰৰ চিকিৎসাৰ কাৰণে কিবা এটা দৰৱ ল'ব পাৰে তেতিয়া তেওঁৰ সুবিধা হ'ব আৰু আপোনাৰ তেওঁ আপোনাক ঢুকি পাব ব্যৱসায় আপোনাৰ বিজ্ঞাপনৰ কাৰণে ঠিক তেনেদৰে যদি সকলো সামগ্ৰী পোৱাকৈ গাঁৱৰ ভিতৰত এখন দোকান ৰখা হয় মই ভাবো যে আপোনাৰ ওচৰে পাঁজৰে সকলোৱে আপোনাৰ গাঁৱৰ সকলো মানুহে আপোনাক ঢুকিও পাব আৰু লগতে তেওঁলোকৰ সহায় হ'ব আৰু লগতে আপোনাৰ ব্যৱসায় বিজ্ঞাপনো আগবাঢ়িব